সাধাৰণতে আমি খেলা খেল বুলি ক'লে বহুতো খেলেই আছে যেনেকে সৰুতে আমি লুকা ভাকু বা বিভিন্ন ধৰণৰ স্থলুৱা যিখিনি খেল সেইখিনি আমি ওচৰৰ অঞ্চলৰ ল'ৰা ছোৱালী মিলি সকলোৱে খেলোঁ বিভিন্ন ঠাইতে হওক বা ঘৰতেই হওক বা বিভিন্ন খেলপথাৰতেই হওক কিন্তু প্ৰায় বিশেষকৈ বেছিকৈ খেলা খেল বুলি ক'বলৈ হ'লে বিশেষকৈ সৰ্বসাধাৰণতে ক্ৰিকেটটো হয় আমি অঁ আমাৰ অঞ্চলৰ সকলো ল'ৰা ছোৱালীয়ে মিলি বা ল'ৰাখিনিয়ে হওক বা ছোৱালীয়ে ছোৱালীৰ ভাগেই হওক বিশেষকৈ ৰাজহুৱা খেলপথাৰতে হওক বা খেতিপথাৰতে আমি এখন ক্ৰিকেটৰ পিট্চ বনাই হওক আমি বিশেষকৈ ক্ৰিকেটটো খেলোঁ তেনেকে সকলোৱে বিশেষ ক্ৰিকেটটোৱে খেলি বেছি ভাল পায় আজিকালি খেল বুলি ক'বলৈ গ'লে আজিকালি স্থলুৱা খেলবোৰ ইমান খেলা নহয়েই বিশেষকৈ সেই ক্ৰিকেটটোহে খেলা হয়